খোৱা বুলি ক'লে তো বহুতেই ভালপাওঁ খোৱা মানে তো বহুত বস্তুৱে আহি পৰে বনাইও থাকো যেতিয়া গৃহিণী বুলিতো কলোৱেই আগতে আৰু মই মিঠাই ভালপাওঁ বিস্কুট মোৰ প্ৰিয় নিউত্ৰি চইজ বিস্কুটো ভাল লাগে আৰু বাকী পনীৰটো ভাল লাগে আৰু মোৰ বুটতো প্ৰিয় বুট সেয়াই আৰু